হেল্ল' হয় হয় কওকচোন কোনে ক'লে অঁ অঁ অঁ অঁ অঁ অঁ কওক অঁ অঁ আমাৰতো গাখীৰ তেনেকুৱা ইমান কমপ্লেইন নাই আপোনাৰ গাখীৰটো কি হ'লনো আমাৰতো তেনেকুৱা আগতে তেনেকুৱা প্ৰব্লেম হোৱা নাই আপুনি কালি আপুনি কালি নিওতে লৰাবলৈ হাক দিছিলোঁ লৰালে নেকি অলপ নহয় আপুনি নাই আমাৰতো এনেকুৱা কাষ্টমাৰ প্ৰব্লেম পোৱা নাছিলোঁ আপুনি নি পেলাই ভালকৈ নথলে নেকি গৰমটোৰ কাৰণে চাগে অকণমান কিবা এটা হ'ব পাৰে কিন্তু এতিয়াতো আমিতো তেনেকৈ এতিয়া আপোনাক গাখীৰটো পাছত আপুনি চাগে সজতনে নথলে তাকে মোৰ তেনেকুৱা ইমান প্ৰব্লেম পোৱা নাই কোনো কাষ্টমাৰে কোৱা নাই কিন্তু আপুনি কৈছে মোৰ বিশ্বাসেই হোৱা নাই হ'লেও গৰমৰ কাৰণে অলপমান কিবা এটা টেকেলিকেইটা আনিয়োনো কি কৰিব দাদা আমিওটো এতিয়া আপোনাৰতালৈ কেতিয়াবা হৈ যায় আৰু আপুনি তেতিয়াই নহয় আমাৰ মানুহকেইটাই ধুনীয়াকৈয়ে দিয়ে আপোনাৰ আনোতে চাগে কিবা প্ৰব্লেম হ'ল হ'লেও যদি আমাৰ পিনৰ পৰা বেয়া হৈছে বেয়া নাপাব নেস্ক্ট টাইম আপোনাক কিবা মানে হেল্প কৰিম আৰু গাখীৰ আনিলে

তেতিয়া আপুনি আপুনি হোৱাৰ লগে লগে কোৱাহেঁতেন মই কিবা এটা আপোনাক দুই তিনি লিটাৰ দি পেলাই সহায় কৰিব পাৰোঁ হ'ব বেয়া নাপাব আৰু আমিও তেনেকুৱা হৈছিল যদি চাম বাৰু এনেকুৱা নহ'বলৈ আপুনিও নিলে এইবাৰ পৰা চাই চিতি নিব আমাৰো তেতিয়া প্ৰব্লেম নহয় বেয়া নাপাব